নমস্কাৰ ছাৰ মই শ্ৰী প্ৰাৰ্থৱতিম বৰা এগৰাকী পৰিৱেশ কৰ্মী হয় আপুনি আপুনি কোনখন স্কুলৰ পৰা কৈছে বাৰু

অঁ আপোনাৰ তাত গৈছিলোঁ আপোনাৰ মনত পৰিছেনে বাৰু এই পৰহি যে গৈছিলোঁ হয় হয় অঁ ক এতিয়া আপুনি কওকচোন বাৰু এই কেনেদৰে আগবাঢ়িছে বিদ্যালয় শিক্ষা যি পৰিৱেশ তাক অন্তৰ্ভুক্তিৰ কাৰণে আপুনি জানেই আমাৰ চৰকাৰে যথেষ্ট পদক্ষেপ লৈছে সেই ক্ষেত্ৰত আপোনাকৰ বিদ্যালয় নিশ্চিতভাৱে আগবাঢ়িছে নহয় জানো বাৰু হয় হয় আৰু ব মানে হয় আপুনি জনাওকচোন বাৰু এই কেনেধৰণে মানে আমি বিদ্যালয় শিক্ষা পৰিৱেশ অঁ ত কি কৰি আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক আগুৱাই লৈ যাব পাৰোঁ এই এই যিহেতু এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ হৈছে কিদৰে আমি এই ক্ষেত্ৰত আমাৰ ছাত্ৰ ছাত্ৰীসকলক পৰিৱেশ শিক্ষা এক গুৰুত্বপূৰ্ণ শিক্ষা হিচাপে প্ৰতিষ্ঠাপিত কৰি আগুৱাই লৈ যাব পাৰোঁ সেই সম্পৰ্কত আপোনালোকৰ বিদ্যালয়ৰ পৰা কেনেধৰণৰ পদক্ষেপ লৈছে সেই সম্পৰ্কে কিছু ক'ব নেকি

হয় হয় আপোনালোক বিদ্যালয় এই পদক্ষেপে নিশ্চিতভাৱে আমাৰ সমাজলৈ নতুন বাৰ্তা কঢ়িয়াব আপুনি নিশ্চিত আপুনি নিশ্চয় জানে যে পৰিৱেশগত শিক্ষা যি এনভাইনমেণ্ট এডুকেশ্যন বুলি কোৱা হয় তাক ভাৰতৰ মহামান্য উচ্চতম নিয়ালৈ ৰাইদনৰ পিছত শিক্ষাৰ সকলো পৰ্যায়তেই বাধ্যতামূলক কৰা হৈছে সেইদৰে অসম ৰাজ্যিক শিক্ষা পৰিষদৰ সহায়টো এই পদক্ষেপ আৰম্ভ কৰা হৈছে এই পৰিৱেশগত শিক্ষাৰ শোচনাৰ লগে লগে পৰিৱেশগত শিক্ষাত শিক্ষক তথা কৰ্মচাৰীসকলৰ প্ৰশিক্ষণ প্ৰদান কৰাটো সৰ্বাধিক প্ৰয়োজনীয় হৈ পৰিছে হয় এই এই লক্ষ্য প্ৰাপ্তিত আমাৰ বিদ্যালয় পৰ্যায়ত শিক্ষকসকলক পাঁচ বছৰৰ সময়সীমাত প্ৰশিক্ষিত আৰু মাধ্যমিক শিক্ষাৰ পৰিষদৰ সহযোগিতাত জৰিয়তে নিৰ্বাচন কৰা হ'ব প্ৰাথমিক লক্ষ্য হ'ল পৰিৱেশ সংৰক্ষণৰ আৰু ব্যৱস্থাৰ সৈতে সম্পৰ্কৃত শেহতীয়া স্থানীয় তথা বিশ্বমানৰ সমস্যাসমূহৰ প্ৰতি শিক্ষকসকলক দিগদৰ্শন কৰা হয় এই তাৰে পদক্ষেপ হিচাপে আমি অসমৰ বিভিন্ন বিদ্যালয়বিলাকত গৈছোঁ আপোনালোকৰ বিদ্যালয়খনলৈ আমি সেইভাগে গৈছিলোঁ আমি দেখিছোঁ যে আপোনালোকৰ বিদ্যালয়খন পৰিৱেশৰ ক্ষেত্ৰত যথেষ্ট সে সচেতন আৰু আমি দেখিছিলোঁ যে প্লাষ্টিকৰ ব্যৱহাৰ তেনে কৰা হৈছে তাৰ পৰিৱৰ্তে থলুৱা সামগ্ৰী ব্যৱহাৰে বিদ্যালয়ৰ পৰিৱেশক এটা নতুন ৰূপ দিবলৈ চেষ্টা কৰা হৈছে হয় এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰাটো খুবেই প্ৰয়োজন যিহেতু আমি জা হয় আমি জানো যে আমাৰ অসমৰে এগৰাকী পৰিৱেশবিদ তথা আপুনি যাদৱ পায়েঙৰ নাম নিশ্চিতভাৱে জানে হয় তেখেতে দেশ বিদেশ দেশ বিদেশত গৈ বৰ্তমান পৰিৱেশ শিক্ষা প্ৰচাৰৰ বাবে যথেষ্ট কাম কৰিছে কিন্তু আমাৰ চেবা হওক বা আমাৰ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনত সেই কামখিনি আমি কিছু পিছ পিছ পৰি আছিলোঁ কিন্তু এতিয়া যিহেতু এইটো এটা গোটেই পৃথিৱীৰ কাৰণে হয় হয় গতিকে তেখেতকো আমি জড়িত কৰিম আগত দিনত হয় আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলক এই ক্ষেত্ৰত আমি সহায় পাম বুলি আশা ৰাখিছোঁ

হয় হ'ব

হয় নিশ্চিতভাৱে এই আমি যথেষ্ট কাম কৰিব লাগিব এই ক্ষেত্ৰত থলুৱাভাৱে আমি আমাৰ যি থলুৱা কিছুমান আমাৰ উপায় আছে সেইখিনি আমি ব্যৱহাৰ কৰিব লাগিব পৰিৱেশ পৰিৱেশ শিক্ষাক আৰু আগুৱাই নিবলৈ নহয় জানো বাৰু হয় আমি অসমীয়া মানুহসকলে মানে যি আমাৰ যি পৰিৱেশ সচেতনতা আমাৰ ক'ৰবাত ক'ৰবাত আছে সেইখিনিক আমি যদি বিদ্যালয় পৰ্যায়ৰ পৰা আমি যদি তেওঁলোকক শিকাব পাৰোঁ ছাত্ৰ ছাত্ৰীসকলক এতিয়া হয়তো আমাৰ ছাত্ৰ ছাত্ৰীসকল দেশ বিদেশৰ উন্নত দেশবিদেশৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত সমানে ফেৰ মাৰিব পাৰিব লগতে হয় লগতে যি মানে এতিয়া আপদে দেখিছে জলবায়ু পৰিৱৰ্তনৰ ফলত পৃথিৱীৰ অৱস্থা কেনেকুৱা হৈছে অত্যধিক গৰম অত্যধিক বৰষুণৰ ফলত আমাৰ খেতিপথাৰ যথেষ্ট বিনষ্ট হৈছে বৰ্তমান সময়ত দেখিছে আপুনি ব মানে খেতিপথাৰত এইবিধ অঁ অনিষ্টকাৰী পোকে ধং ধ্বংস কৰিছে আৰু বান্দৰৰ হয় হয় আপোনাক ধন্যবাদ জনাইছোঁ ঠিক আছে